ক'ত আছা অঁ কি কৰি আছা ভাল ভাল দেই মনত পৰিলে হেৰি এই ফুৰা চকাৰ কথা ভাবিছোঁ

যাম বুলি অঁ এতিয়া সেইটো কাৰণে মানে হেৰি কি কয় মই তোমাক আগতে যাওঁতে তোমাক লগ পাইছিলোঁ নাই সেই যোৱা বছৰ যাওঁতে দুহেজাৰ তেইছত অঁ সেইকাৰণে মানে তোমালৈকে ফোন মাৰোঁ আৰু খালী মই তালৈ গৈ বিহুৰ সময়ততো যাবগৈ নোৱাৰিম কিন্তু এতিয়া মই তোমালোকৰ তাত বিহু কেনেকে হয় কি হয় সেইখিনি অকণমান বোলো হেৰি কৰিব নেকি কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত বিহু চলি থাকে বিহুৰ উপভোগ কেনেকুৱা সেইখিনি তোমাৰ পৰা অকমান জানিবলে বিচাৰিছোঁ

এতিয়াতো কাতি বিহু পোৱাহি নাই মাঘৰ বিহুহে পাইছেহি মোৰ জনামতে এতিয়া মাঘৰ বিহুত কি কৰা আকৌ দিনত দিনতে খোৱা নে ৰাতি খোৱা অঁ অঁ অঁ অঁ জানো জানো ভোগালী বিহু বুলি জানো কিন্তু কি কি খায় ভোজত এতিয়া কি নিৰামিষনে মাছ মাংস কি লাগে আকৌ

অঁ অঁ ও অঁ অঁ অঁ ও অঁ সমূহীয়াকে খায় ন সমূহীয়াকে খায় ভাল লাগে মই তেতিয়ালৈকে যাব পাৰিলে সমূহীয়া ভোজত ভাগ ল'ব পাৰিম চাগে কিমান জানুৱাৰী জানুৱাৰীতে হ'ব জানুৱাৰী কিমান তাৰিখ কিমান তাৰিখে পৰিছে সেইটো কথা কবা নেকি অঁ অঁ চাই লওঁ তেতিয়াহ'লে অঁ টিকেটটো আকৌ আগতীয়াকে কাটিলোঁ নহয় এতিয়া তেতিয়ালৈকে থাকিব নোৱাৰিমগে নহয় কেঞ্চেল কৰিলেতো জানো চাওঁ বাৰু ঘৰতে এওঁক সুধি লওঁ যদি টিকেট কেঞ্চেল কৰিবলৈ কয় কেঞ্চেলেই কৰি দিম নেকি এতিয়া সমূহীয়া ভূজটো পালে ভাল লাগিব হয় নাই পিঠা পনা এইবোৰ ও

অঁ মেজি মেজি অঁ মেজি দেখিছোঁ দেখিছোঁ

অঁ কেলে কাঠ আলু মোৱা আলু এইবোৰ বুলি এনেই পাই থাকোঁতো টিভি টিভি হেৰিত ছ'চিয়েল মিডিয়াত ওলাই থাকে নহয় অঁ ও ঠিক আছে ভাল লাগিছে তোমাৰ হেৰি লগ পাই কথা বতৰা পাতি আৰু বিহু বিষয়ে জনালা বহাগ বিহুৰ কথাটো নকলাইছোন অঁ অঁ অঁ ও ও ও ও ও অঁ অঁ ভাল নিয়ম বহুত ভাল নিয়ম সেইবোৰ ডাঙৰক সদায় শুশ্ৰূষা সন্মান কৰিব লাগে যে বিহু দিনাখন কৰা বহুত ভাল কাম কৰা সেইটো আৰম্ভ হয় ন হুঁচৰি হুঁচৰি হুঁচৰি নে কি কয় সেইটো গাই ন অঁ অঁ অঁ অঁ অঁ প্ৰতিযোগিতা অঁ ঠিক আছে মই এতিয়া চাই লওঁ মই যদি টিকেটটো কেঞ্চেল কৰিব পাৰোঁ তেতিয়াহ'লে মই সেই মাঘৰ বিহু সমূহীয়া ভোজৰ কাৰণেহে চাগে হেৰি কৰিব পাৰিম আৰু যাব পাৰিম টিকেটটো পালে তেতিয়ালৈ যদি পাই যাওঁ নহয় তেতিয়াহে যাম এতিয়া এইটো টিকেট মই সুধি লওঁ আৰু যদি কেঞ্চেল কৰিব পাৰি কেঞ্চেল কৰি দিম ঠিক আছে হ'ব তেতিয়াহ'লে আকৌ লগ পাম ন তালে গ'লে লগ পাম ঠিক ঠিক আছে ঠিক আছে থেংক ইউ ধন্যবাদ